শইকীয়া দা মোলে আপুনি গৰম ৰুটি হটকেছত ভৰাই ভালকে পঠিয়াই দিব দেই আৰু যাতে বস্তুটো কোনো যাতে ঠেণ্ডা নহয় যাতে ভাল ধৰণে আহি পায় আৰু চিকেন ফ্ৰাইৰ লগত দুপিছমান পঠিয়াই দিব যদি ভালকে নপঠিয়াই কিন্তু তেতিয়াহ'লে আপুনি কোনো পইচা পাতি মোৰ ফালৰ পৰা নাপাব আৰু কেই টকা লাগিব আপোনাক পঞ্চাছ টকা ঠিক আছে আপুনি এই খাবলে মোৰ লগতে দুটা মিনাৰেল ৱাটাৰ বটল দি পঠিয়াব আৰু লগত দুটা কাপ মানে আপোনাৰ ডিছপ'জেল কাপ দুটামান দি পঠিয়াব লগত আৰু গৰমে গৰমে যাতে বস্তুটো আহি পায় আৰু যদি গৰম যদি ঠাণ্ডা হৈ যায় আপুনি তেতিয়াহ'লে পইচাটো কোনো পধ্যে নাপাব আৰু আৰু অতি সোনকালে পঠিয়াই দিয়ক বস্তুটো